আমাৰ ইয়াতে মাছ বহুত কাৰণ নিজৰ নিজৰ খাল পুখুৰী আছে খাল পুখুৰীত পথাৰৰ মাজত খাল আছে সেই খালত মানে বহুত মাছ সোমাই তাত মাছ সোমাই কাৱৈ মাগুৰ শিঙি শ'ল পুঠি দৰিকনা নানান ধৰণৰ মানে মাছ সোমাই খালত সেই খালত মাছ আমি ধৰোঁ ধৰি মানে নিজেও খাওঁ আৰু আমি বিক্ৰীও কৰোঁ মাগুৰ মাছৰ কিলো আঠশ টকা বিক্ৰী কৰোঁ আমি কাৱৈ মাছৰ মোটামুটি পাঁচ ছয়শ টকা বিক্ৰী কৰোঁ পুঠি দৰিকনা পোৱা চল্লিছ টকা এনেকৈ মানে আমি বিক্ৰীও কৰোঁ নিজে মানে ধৰি খাওঁ আৰু আমাৰ নিজৰ খাল পুখুৰী আছে সেই খাল পুখুৰীত আমি মানে মাছ বেপাৰীৰ পৰা সৰু থাকোঁতে মাছ জীয়াই দিওঁ সেই মাছ আমি বহুত মানে ডাঙৰ হওক বুলি পালন কৰোঁ বুধিয়া দিওঁ খালত দি মানে মাছ ডাঙৰ হ'লে আমি সেই মাছ বিক্ৰী কৰোঁ ৰৌ মিৰ্গা ভকুৱা চিলভাৰ চাইনা পুঠি এইবিলাক মাছ আমি খা নিজৰ খাল পুখুৰীত জিয়াই দিওঁ দি বিক্ৰী কৰোঁ মানে আমি সেইবিলাক বিক্ৰী কৰিও আমি পাওঁ মিৰ্গা মাছৰ পোৱা আমি ধৰক ত্ৰিশ চল্লিছ টকা এক পোৱাত পাওঁ সেই হিচাপে বেছিকৈ বিক্ৰী কৰিলে আমি বেছি পইচা পাওঁ মানে এনেকৈ বিক্ৰী কৰোঁ আৰু আমাৰ মাছ মাৰিব পৰা জাগা বহুত আছে তাত আমি জাকৈ লৈ যাওঁ যাই মানে পথাৰত মাছ মাৰোঁ মাছ মাৰি আমি তাতে মাছ ধৰোঁ ধৰিলে মানে আমাৰ খালৈ আধা হৈ আহে ভাল লাগে খালৈ চালে গতিকে সেইবিলাক মাছ আনি আমি ঘৰতে মানে নানান ধৰণৰ জুতি লৈ টেঙাৰ জুতি জ্বলা পিয়াজৰ জুতি মানে আদা নহৰু বা ভেদাইলতা এইবিলাক আমি নিজে খুন্দি তৈয়াৰ কৰি বা মিক্সিত পিচি লৈ আমি এইবিলাক জোল বনাই খাওঁ মানে ভাল লাগে আৰু ডাঙৰ খালৰ মাছ ধৰিলে আমি সেই মাছবিলাক

আলহী আহিলে আমাৰ নিজৰ খাল পুখুৰীৰ পৰা মাছ ধৰি কিনে তেনেকে আলহীক সোধ পোছ কৰোঁ নিজেও খাওঁ আৰু আমাৰ দেউতা দাদা খুৰা এইবিলাক আছে জাল আছে আমাৰ ডাঙৰ ডাঙৰ আচৰা জাল সেই আচৰা জাল লৈ মানে আমাৰ দেউতা খুৰাহঁতে মাছ মাৰিব যায় খাল বিলত যায় তেনেকেই বহু ধৰণৰ মাছ ধৰি আনে মানে ধৰি আনি তেনেকৈ খোৱাখিনি খাওঁ আৰু কিছুমান আমি এই মাছ ধৰিব নোযোৱা মানুহে বিচাৰে কিনি খাবৰ কাৰণত তেনেকৈ আমি এই তেওঁলোকক বিক্ৰী কৰি দিওঁ তেওঁলোকে আমাৰ পৰা তেনেকৈ কিনি লৈ মানে মাছখিনি খায় গতিকে আমাৰ মাছৰ সুবিধা সকলো ফালৰ পৰা আছে বহুত ধৰণৰ জাকৈ জাল চাৰিকোণীয়া চাৰিটনীয়া জাল বুলি কয় সেই জাল তেনেকে আমি খাল বিলত পাতি মাছ ধৰোঁ ধৰি মানে আমি তেনেকৈ মাছ মাৰি খাওঁ আৰু আমাৰ সেইবিলাক কৰিলে ভাল লাগে দেখিলে ভাল লাগে চোৱা মানুহ চাই থাকে ধৰা মানুহ ধৰি থাকে মাছ মানে বহুত জাল জাকৈ চাৰিটনিয়া জাল এইবিলাকে দি মাছ ধৰি আমি মাছ খাওঁ